হেল্ল' হয় এইটো মনোজ হোটেলত লাগিছেনে অঁ মই বাঁহজানীৰ পৰা কৈছিলোঁ হয় আমাৰ মানে এই জুলাই মাহৰ আঠাইছ তাৰিখে ঘৰত এখন পূজা আছে পূজাত মানে আপোনালোকৰ দোকানৰ পৰা মিঠাই ল'ব খুজিছিলো আপোনালোকৰ দোকানৰ মিঠাইৰ কোৱালিটিটো বহুত ভাল আমি আগতেও লৈছিলো আৰু আৰু বেলেগৰ পৰা শুনিছো আৰু ভাল লাগে আৰু সেই কাৰণে কিবা অফাৰ পাম নেকি বেছিকৈ ল'লে হয় হয় বেছিকৈ ল'লে যদি অফাৰ পাও তেতিয়াহ'লে আপোনালোকৰ ইয়াতে অৰ্ডাৰটো দিম হয় আপুনি সুধি পেলাই জনাবচোন হয় আঠাইছ তাৰিখে যদি অফাৰ আছে জনাব সোনকালে কিমান অফাৰ আছে দছ বেছিকৈ ল'লে দছ টকাকৈ ল'ব অঁ অঁ কোনটো বগা গোল্লাটো নেকি অঁ ঠিক আছে মই পাঁচশমান ল'ম মিঠাই অঁ অঁ দছ টকাকৈ হ'ব নে কি বাৰু ঠিক আছে আঠাইছ তাৰিখ প পাঁচশ লাগিব মিঠাই আৰু দছ টকাকৈ আৰু ঠিক আছে ঠিক আছে ৰাখিছোঁ